মোৰ অঞ্চলত ব্যক্তিগত বেংক বুলি ক'বলৈ গ'লে এইছ ডি এফ চি বেংক আৰু হিটাছী বেংক নামৰ দুটা বেংক আছে আৰু এই দুটা বেংকৰ লগত মোৰ কোনো ধৰণৰ যোগাযোগ নাই মোৰ চৰকাৰী বেংক এটাৰ লগতহে যোগাযোগ আছে মই ব্যক্তিগত বেংকতকৈ চৰকাৰী বেংককহে বেছি প্ৰাধান্য দিওঁ